এইটো অনলাইনৰ বিষয়ে মই সিমান ভালকৈ নাজানো কিন্তু মোৰ ল'ৰাটোৱে এতিয়া ল'ৰাটোৱে জানে অনলাইনত কিন্তু চুৱেটাৰ এটা অৰ্ডাৰ কৰি আনিছিল আনি পিন্ধি ভাল লাগছি আৰু পাগো এই আছে চুৱেটাৰটোৰ